হেল্ল' এইখন ভ'লে বাবাৰ মোবাইলৰ দোকান হয়নে অ' অ' আচ্ছা এ মই আপোনালোকৰ দোকানৰ পৰা এইটো কি কয় চাৰ্জাৰ এডাল আনিছিলো হা চাৰ্জাৰডালো যথেষ্ট দাম লৈছে অৰিজিনেল বুলিকেই মোক দিছে সেইবাবেই মই আনিলো আনি আপোনাৰ ঘৰত লগাই চাইছো চাৰ্জ নলয় যে কথাটো কি সেইডালতো অৰিজিনেল বুলিয়েই দিছিলে এতিয়াতো চাৰ্জে লোৱা নাই দেখোন লাইটো জ্বলা নাই চাৰ্জাৰো লোৱা নাই ইখন বৰ্ডত দিছো সিখন বৰ্ডত দিছো চাৰ্জাৰডাল মই ভাবিছো মোৰ মোবাইলটো বেয়া হ'ল নেকি তাৰপৰা মোবাইলটোতো বেয়া হোৱা নাই মোবাইলটোতো চলি আছে আপোনলোকৰ দোকানৰ পৰা আনিছিলো চাৰ্জাৰডাল ইমান বেয়া চাৰ্জাৰ দিছে যে কেলে মানুহক যে অৰিজিনেল বুলি কৈ ডোপ্লিকেটডাল বিকিছে হা যদি অৰিজিনেলডাল নাছিলে আপোনালোকে দিব নালাগিছিলে চাৰে পাঁচশ টকা লৈছে এডাল অৰিজিনেল বুলি কৈ দিছে এতিয়া চাৰ্জে লোৱা নাই নহয় কি কৰো কওকচোন আপুনিয়ে কওক আপোনাৰ দোকানৰ পৰা আনিছিলো নহয় মই কিন্তু চাৰ্জাৰডাল এতিয়া কালি মোৰ ভণ্টিক পঠিয়ালো দোকনলৈ তেতিয়া ক'লে এই চাৰ্জাৰডাল হেনো বোলে আপোনালোকৰ দোকানৰ পৰা নাই অনা মইতোতো আপোনাৰ দোকানৰ পৰাই আনিছো আৰু আপোনালোকে ৱাৰেণ্টিও দিয়া নাই ৱাৰেণ্টি কাৰ্ডখন দিবলৈ ক'লো বোলে ৱাৰেণ্টি কাৰ্ডখনো নাই দি নাই দিয়া হা অৰিজিনেলতটোতো ৱাৰেণ্টি কাৰ্ড থাকেই অ' আপোনালোকে ৱাৰেণ্টি কাৰ্ডো দিয়া নাই মোৰ ভণ্টিক পঠিয়ালো ভণ্টিয়ে কৈছে এইখন দোকানৰ পৰা নাই অনা মইতো নিজে গৈছো লগত মই যাব নোৱাৰিলো মই পতককেনে কাম এটা ওলালে কাৰণে ভণ্টিকে পঠিয়ালো তয়ে যা চোন যা চাৰ্জাৰডাল চেইঞ্জ কৰি আন নহ'লে চা পইচাটো ঘূৰাই আন তা সেই তাই তেতিয়া গ'ল গৈ পেনাই সি দোকানখনত কৈছে বোলে হেৰি এ এই চাৰ্জাৰডালটো আমাৰ পৰা নাই নিয়া আৰ তাইনো কি জানে মইহে জানো ক'ৰ পৰা আনিছো তাইকটোতো মই এড্ৰেছটো দি পঠিয়াইছো তাই সেইমতেহে গৈছে এতিয়া মই আপোনাৰ দোকানলৈ যাবলৈ ওলাইছো গতিকেলৈ মোক চাৰ্জাৰডাল আপুনি নালাগে আপোনাৰ দোকানৰ চাৰ্জাৰো নলওঁ আৰু আপুনি মোক যেনেকৈ পইচাটো লৈছিলে তেনেকৈ মোক পইচাটো ঘূৰাই দিয়ক আৰু মই এতিয়া যাবলৈ ওলাইছো কথাষাৰ মই এইটো কাৰণে আপোনাক ফোন কৰি লৈছো লাষ্টত আপুনি আকৌ মোকটোতো ক'বও নোৱাৰে আপুনি কাৰণ মই নিজে আপোনাৰ পৰা গৈছো তাত চি চি টি ভি কেমেৰা আছে আপোনাৰ দোকানত চি চি টি ভি কেমেৰাটো চাই ল'ম সেইকাৰণে আপুনিতো মোক একো না বুলি ক'বও নোৱাৰে গতিকেলৈ মই এতিয়া যাবলৈ ওলাইছো আপোনাৰ দোকানলৈ ফোন এটা কৰি ল'লোঁ মোক চাৰ্জাৰ নালাগে আপোনাৰ দোকানৰ আৰু কেনেকুৱা ফাল্টু চাৰ্জাৰ দিছে মই দলিয়াই দিম আপোনাৰ মুখৰ আগতে কি কৰে কৰি থাকিব মোক মুঠতে পইচাটো ঘূৰাই দিয়ক আৰু যদি আপুনি ভণ্টিক কৈ ভণ্টিক ক'লে যে আপুনি সেইখন আপোনাৰ দোকানৰ পৰা নাই নিয়া মোক তেনেকৈ ক'ব নোৱাৰে আকৌ আপুনি কাৰণ মই নিজে গৈছো মই নিজে আনিছো সেইকাৰণে মই এতিয়া যাব ওলাইছো মোক আপোনালোকে আপোনালোকৰ চাৰ্জাৰো নালাগে ফাৰ্জাৰো নালাগে মোক আপোনালোকে মুঠতে পইচাটো ঘূৰাই দিব মই ক কথাষাৰ আপোনাক জনাই থলোঁ